কম কৰ্মচাৰীসকলক প্ৰশিক্ষণ আদি দিয়া হয় তেওঁলোকে প্ৰশিক্ষণ দিলে উপকৃত হয় তেওঁলোকক আমি সকলোখিনি পাৰ্গত কৰিবলৈ আমি নিজে তেওঁলোকক শিকাব লাগে তেওঁলোকে তেওঁলোকে যদি আমি প্ৰশিক্ষণ দিওঁ তেওঁলোকে বহুখিনি কামত আগবাঢ়ি যাব পাৰে নিজে নিজে জীৱিকা কাৰণে তেওঁলোকে আৰম্ভ কৰিব পাৰে তেওঁলোকক আমি বহুতখিনি

তেওঁলোকক আমি এটা এটা প্ৰতিটো কাম শিকাব লাগে আমি গাঁও সমাজত থাকোঁ গাঁও সমাজৰ এইখিনি যুৱক যুৱতীয়ে এনেই থাকে তেওঁলোকে পঢ়ি শুনি এনেই বেকাৰ হৈ থাকে তেওঁলোকক আমি যদি এখন সৰু দোকানখন খুলি যদি পাণ দোকান বা তামোল পাণ দোকান খুলি যদি তেওঁলোকক আমি আগবঢ়াই নিব পাৰোঁ তেওঁলোকে দুটকা পাই উপকৃত হ'ব তেওঁলোকৰ ঘৰখনো চলিব পাৰে সেনেকে যুৱতীসকলে যদি তেওঁলোকে তাঁত বৈ পিনে নিজৰ কাপোৰ এডখৰকে বিক্ৰী কৰি তেওঁলোকে যদি জীৱিকা উপাৰ্জন কৰিব পাৰে তেওঁলোকে কিমান সুখী হয় আৰু তেওঁলোকৰ ঘৰৰ ঘৰখনো তেওঁলোকে সুন্দৰভাৱে চলাব পাৰে অঁ আৰু আৰু যদি কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় বহুত দৰিদ্ৰ ঘৰৰ হয় তেওঁলোকক যদি আমি ছাত্ৰ ছাত্ৰীখিনিক আমি তেওঁলোকে বেছি পঢ়িবলৈ আগবাঢ়িবলৈ নোৱাৰে তেওঁলোকক আমি কেনেকৈ আমি জীৱিকাটো শিকাব লাগে তেওঁলোকক আমি কি কি কাম কৰিলে তেওঁলোকে বহুতখিনি উপকৃত হয় সেই বিষয়ে আমি তেওঁলোকক শিকাব লাগে বা প্ৰশিক্ষণ দিব লাগে